হেল্ল' দাদা জোন ষ্ট'ৰ হয়নে হয় দাদা মই পৰহি এখন আপোনালোকৰ দোকানৰপৰা বিছনা এখন ক্ৰয় কৰিছিলোঁ অঁ হয় হয় হয় ষ্টিলৰ আছিলে হয় দাদা বাকী মানে বিছনাত কিছু প্ৰব্লেম পাইছোঁ মানে

নাই যিখিনি নট বল্টু দিছে তাৰ মানে সেইখিনিও জোখৰ নহয় প্লাচ যিখন প্লাইউড দিছে তলৰ বাবে সেইখনো মানে লৰচৰ হৈ থাকে আৰু কিবা কিবি শব্দ হৈ থাকে তাৰ মানে জোখত মানে বহা নাই বস্তুখিনি অঁ অঁ নাই নাই মোৰ বস্তুটো প্ৰব্লেম হ'ব ন আপোনালোকে কাইণ্ডলি আহি ঠিক কৰি দিয়ক নহ'লে কিবা ৰিটাৰ্ণৰ ব্যৱস্থা এটা কৰি দিয়ক বস্তুটো গম পাইছোঁ আপোনাকতো এতিয়া চাওঁক মই লগে লগে মানে কি পৰহি আনিলোঁ ৰাতি যোৱাকালি ফিটিং কৰি চালোঁ চাওঁতে এনেকুৱা প্ৰব্লেম হ'ল সেইকাৰণে আজি ফোন কৰিলোঁ লগে লগে ফোনে কৰিলোঁ আপোনাক এনেকৈ নোৱাৰি নহয় দাদা কাৰণ আমি দিনটো কষ্ট কৰা মানুহ অফিচৰপৰা সেই ৰাতি ৰাতিৰ সময়খিনি আমি শুবলৈ পাওঁ সেইখিনি সময়তো যদি এনেকৈ অসুবিধা পায় অসুবিধা হয় নহয় মানে প্লাইউডখন মানে জোখৰ নহয় মানে ডিছপ্লেচ হৈ থাকে সেইকাৰণে অসুবিধাটো হৈছে আপোনালোকৰ মানুহ আহি ঠিক কৰাই যাওঁক নহ'লে ঠিককৈ মিলাই দিয়ক নহ'লে ৰিপ্লেচ কৰি দিয়ক আৰু নাট বল্টখিনিও জোখৰ নহয় মানে কোনোবাটো যদি বেছি ওলাই থাকে কোনোবাটো ঢুকি নাপাইগৈ সেইদিনাখনতো আপোনালোকে দিছে ন আপোনালোকে সেইটো জানিব লাগে ন কিমান জোখৰ দিব কিমান কি দিব নাই নাই আপুনি ঠিক কৰাই যাওঁক হ'ব মই থাকিম কালি দেওবাৰটো মই থাকিম য'ত আহে আপুনি ঠিক কৰিলে হ'ল বাৰু ঠিক আছে